ঐ কি কৰিছা হাঁহি কিয় আছা কোনোবা আহিছে নে কি কোনোবা ফ্ৰেইণ্ড আহিছে নে কি ইমান হাঁহি আছা যে সেইকাৰণে সুধিছিলোঁ অঁ শুনা মই কি কি কি ঐ শুনা হেৰি মই তোমাক ফোন কৰিছিলোঁ এই হেৰি কাৰণে কি মই মই কাম কৰি আছিলোঁ ভিতৰত কিহে চব লিখি থৈ ছাবমিট কৰিব লাগে তাৰ পাছত গোটেই বস্তুখিনি তাৰ পাছত অলপ পাছত যাম আৰু এতিয়া উবেৰ বুক কৰিম আৰু লাহেকৈ কৰি যাম আৰু হা হা ক'তো নকৰোঁ ক'তো নকৰোঁ মই তোমাক ফোন কৰিছিলোঁ ৰিজন এটাত যে এনেও মানে কি হ'ল হয় ইহঁতেও ঘৰত ডিনাৰ কৰিব এতিয়া একেবাৰে মন যোৱা নাই তো বাহিৰত ডিনাৰ কৰিব মন গৈছে তেনেকুৱা দেই ডিনাৰ কৰিব বনাই থোৱা আছেনি অল ৰেডি তেনেহ'লে কাম এটা কৰোঁ ভাবিম ন মই সেইটো প্লেন কৰিছিলোঁ যে ক'ৰবাত ওলাই যাওঁ বুলি যদি তেনেহ'লে আজি ৰাতি নহয় এটা কাম এটা কৰোঁ উইকেণ্ডতে যেতিয়া অফ হয় তেতিয়াই ক'ৰবাত যাব পাৰি ন এনেও কালিতো যোৱা মেলা হোৱাই নাই ন ক'ত যাম চোৱা সেইটো সেইকাৰণে তোমাক ফোন কৰিছোঁ যাতে তুমি ডিচিশ্যনবোৰ ল'ব পাৰা ভালকৈ ক'ত তোমাৰ যাব মন আছে ক'ত কি চাব মন আছে নহয় সেইটো চব তোমাৰ ওপৰতে ডিপেণ্ড কৰে সেইকাৰণে তোমাক তুমি যাতে ডিচিশ্যনখিনি ল'ব পাৰা তোমাৰ য'ত যাব মন আছে যি খাব মন আছে চব তোমাৰ ওপৰত দি দিছোঁ কাৰণ ঘৰততো এনেই থাকা শ্বিলং তাৰ পিছত নহয় নহয় কাম এটা কৰোঁ যদি শ্বিলং যোৱাতোৱে থকাকৈ যাওঁ আৰু উইকেণ্ড ছেটাৰডে ছানডেটো থাকেই বাৰু থকিবই দুদিন টাইম থাকিবই তো যদি আমি থকাকৈ যাওঁ তেতিয়া বেছি ভাল হ'ব যদি শ্বিলং যাওঁ মই ঘৰলৈ গৈ কথা পাতিম নে কি হা হা তুমি প্ৰথমতে চাই লোৱা তুমি চব আৰামচে চাই লোৱা তোমাৰ য'ত থাকিব মন আছে যি খাব মন আছে অঁ ঠিক আছে হ'ব ঠিক আছে বাই